হেল্ল' ঐ ষ্টেট বেংকৰ তৰুলতা বাইদেউ হয়নে অ' বাইদেউ মোক এই হেৰিয়ে লোন এটা লাগিছিলে পাই এই এণ্টাপ্ৰনিয়ৰ মানে উদ্য়মী বিজনেছ লোন এটা লাগিছিলে তাকে দিব পৰা হ'ব নেকি বাৰু অঁ কওকচোন হয় হয় ডকুমেণ্টছ মানে কি কি লাগিব

হয় নেকি অঁ অঁ এইটো কি এইটো লোনটো কিমানমান দিব বাৰু মোক মানে দুই লাখমান টকা লাগিছিলে বাইদেউ দিব পাৰিব পৰা হ'বনে হয় নেকি অঁ অঁ অঁ ঠিক আছে তেন্তে মই আপোনাক গোটেইখিনি ডকুমেণ্টছ লৈ পিলানি মই এইকেইদিন এই এই সপ্তাহটোৰ ভিতৰত মই যাম আপোনাৰ ওচৰলৈ অঁ অঁ অঁ বাৰু ঠিক আছে তেনেহ'লে হেৰি কিবা এটা বে উপায়ে আপুনি যেনে তেনে দিয়া ব্যৱস্থাটো কৰিব আৰু দেই বাইদেউ অঁ ঠিক আছে ঠিক আছে তেনে হ'ব